আগৰ দিনত মানুহে পশুপালন কৰোঁতে অন্যান্য সমস্যাৰ লগতে বাঘ ভালুক আদি জন্তুৰ পৰাও কিছু এনেকুৱাবিলাক কৰিবলগা হৈছিল যেনে বাঘে গোহালিৰ পৰা বা গোহালিৰ পৰা গৰু বা ম'হ খুটিৰ পৰা ম'হ লৈ যোৱাতো এটা তেনেই সাধাৰণ কথা আছিল এনে সমস্যাৰ পৰা হাত সাৰিবলৈ সেই দিনত বহুতো ব্যৱস্থা হাতত লোৱা হৈছিল যেনে কিছুমান ব্যৱস্থা এনে আছিল গোহালিটো জীৱ জন্তুৰ আক্ৰমণ জীৱ জন্তুৱে আক্ৰমণ কৰিব পৰা নোৱাৰাকৈ অলপ সুৰক্ষিত জেগাত বনোৱা হৈছিল গৰু ম'হ বন্ধা গোহালিটো বাঘ ভালুকে আক্ৰমণ কৰিব নোৱাৰাকৈ সুৰক্ষিত জেগাত বনোৱা হৈছিল আৰু বাঘ ভালুক আহিব নোৱাৰাকৈ গোহালিটো বেৰে বেৰি দিয়া হৈছিল আৰু সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান কাঁইটৰ গছ ডাঙৰ ডাঙৰ বাঘ ভালুক পাৰ হ'ব নোৱাৰাকৈ কাঁইট ইত্যাদি তেনেকুৱা ধৰণৰ গছ গোহালিৰ আশে পাশে ৰুই দিয়া হৈছিল আগৰ দিনত মানুহে পশুপালন কৰোঁতে এনেকুৱা কিছুমান ধৰণৰ জন্তু বাঘ ভালুক ইত্যাদিৰ বাঘ ভালুক আদিৰ কাৰণে কিছুমান উপদ্ৰবৰ কাৰণে বহুতো অসুবিধাৰ সৃষ্টি হৈছিল বাঘ ভালুক ৰাতি গোহালিত গৰু ম'হ বন্ধাৰ পিছত ৰাতি বাঘ ভালুক ইত্যাদি আহে যাতে বহুতো মানুহৰ গোহালিৰ পৰা বাঘ ভালুক ইত্যাদি বাঘ ভালুকে গৰু ম'হ ইত্যাদি খাই পেলাইছিল তেনেকৈ সুৰক্ষিত জেগাত গোহালিটোৰ প্ৰতিষ্ঠা কৰা হৈছিল